মই মোৰ গাঁওখনৰ বিষয়ে ক'ব গ'লে বহু কথা ক'ব পাৰিম আমাৰ এই গাঁওখনক মই বহুত ভাল পাওঁ কাৰণ এই গাঁওখনে মোক বহুত দিশত বহুত সহায় কৰিছে আমাৰ পৰিয়ালৰ মানুহবোৰক বিপদৰ সময়ত বহুতো ধৰণে সহায় আগবঢ়াইছে গাঁওখনক মই এয়েই ক'ব বিচাৰোঁ তেওঁলোকে যিমানেই যি নহওঁক বিপদৰ সময়তে হওঁক বা মিলিজুলি থকাৰ ক্ষেত্ৰতে হয় বহু দিশত তেওঁলোকে মাত মাতিছে সেয়াই মই ক'ব বিচাৰোঁ